হয় মই সম্পূৰ্ণ বেলেগ ভাষা আৰু সংস্কৃতি থকা অৰুণাচলৰ ভিতৰুৱা ঠাইবোৰলৈ গৈছিলোঁ অৰুণাচলৰ ভিতৰুৱা ঠাইবোৰৰ জনগোষ্ঠীবোৰৰ ভাষা আৰু সংস্কৃতি আমাতকৈ সম্পূৰ্ণ বেলেগ তেওঁলোকে আমাৰ ভাষা বুজি নাপায় তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ তেওঁলোকৰ সংস্কৃতি বেলেগ আমাৰ সংস্কৃতি বেলেগ তথাপিও আমি তেওঁলোকৰ লগত থকা দিনকেইটা দুই তিনিদিন যি আছিলোঁ ভাৱৰ আদান প্ৰদান কৰাত বৰ বিশেষ অসুবিধা হোৱা নাছিলে আকাৰ ইংগিতেৰেই হওঁক বা অংগী ভংগীৰ দ্বাৰাই হওঁক তেওঁলোকৰ লগত আমি ভাৱৰ বিনিময় কৰিছিলোঁ কিছুমান কথা ক'বলগীয়া হ'লে মোৰ নিজৰ ভাষাতেই কৈছিলোঁ আৰু তেওঁলোকেও কিবা এটা বুজি পাইছিলে মোৰ মুখৰ ভংগীমা বা হাতৰ বিভিন্ন অংগী ভংগীৰ দ্বাৰা আৰু তেওঁলোকেও তেওঁলোকৰ ভাষাতেই মোক কিছুমান কথা কৈছিল মইও বুজি পাইছিলোঁ আৰু এনেদৰেই তেওঁলোকৰ লগত থকা দিনকেইটা একাত্ম হ'ব পাৰিছিলোঁ আৰু খুব সুন্দৰভাৱে আমি এঞ্জয় কৰিছিলোঁ আনন্দ কৰিছিলোঁ ফূৰ্তি কৰিছিলোঁ